এখন ৰাজ্যত বিভিন্ন জাতি জনগোষ্ঠীয়ে বাস কৰে আৰু প্ৰত্যেক জাতি প্ৰত্যেক জনগোষ্ঠীৰে নিজা নিজা পৰম্পৰাগত সাজ পোছাক আৰু গহনা নিজা নিজা থাকে সেই হিচাপে আমাৰ অসমীয়া সংস্কৃতি পৰম্পৰাগত সাজ পোছাক হৈছে পাট মুগাৰ কাপোৰৰ মেখেলা চাদৰ আৰু বড়ো সম্প্ৰদায়ৰ লোকসকলৰ হৈছে দখনা বঙালী সম্প্ৰদায়ৰ ধুতি আৰু শাড়ী সেই হিচা সেই গহনাৰ ফালেদিও আমাৰ বৰপেটাৰ নিজা কিছুমান মানে গহনা আছে সেই গহনাখিনি হৈছে আমাৰ বৰপেটীয়া ভাষাত আত্ৰাসনা বা থকাসোণা বুলি কোৱা হয় কাণত পিন্ধে জোনবিৰি মটৰমালা গলকণ্ঠী এইবিলাক গলত গলত পিন্ধে হাতত বালা আৰু মাৰোৱাৰী সম্প্ৰদায়ৰবিলাকৰ পিন্ধা দেখা পাওঁ গলত মংগলসূত্ৰ কাণত কিছুমান কাণবালা টাইপৰ ইয়াৰিং আৰু আমাৰ অঞ্চলত বেছিভাগ মে মেখেলা চাদৰেই ব্যৱহাৰ কৰা হয়